মই শেহতীয়াকৈ চোৱা চিনেমাখনৰ নাম শ্ৰী ৰঘুপতি চিনেমাখনত ৰবি শৰ্মাই সুন্দৰ অভিনয় কৰিছে তেখেতৰ বহুত দিব্য় বছৰৰ মূৰত তেখেতৰ এটা ভাল অভিনয় আৰু এটা সুন্দৰ কাহিনী চিত্ৰনাট্য়ৰ সতে এখন চিনেমা চাবলৈ পালোঁ তাৰ আৰু এই চিনেমাখনে অসমীয়া ফিল্ম উদ্যোগটোক আগবঢ়াই নিব বুলি আশা কৰিছোঁ আৰু লগতে আৰু ইয়াৰে চিনেমাখনৰ যি সাফল্য যি সাফল্য বাণিজ্যিকভাৱে যি সাফল্য অৰ্জন কৰিছে তাৰ ফলত বাকী যোনসকল পৰিচালক আছে বা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো যি বৰ্তমান এটা এটা দুৰ্যোগৰ ভিতৰত আছে সেই দুৰ্যোগৰ পৰা অলপ হ'লেও উৎসাহ পাই পুনৰ নতুন উদ্যমেৰে কাম কৰিব পাৰিব বুলি আশা কৰিছোঁ আৰু লগতে চিনেমাখনৰ সকলো দিশতে এটা ভাল প্ৰদৰ্শন কৰিছে বুলি ভাবিছোঁ বাণিজ্যিক ক্ষেত্ৰতে হওক বা তেখেতে চিত্ৰনাট্য লগতে কলা কুশলীসকল অভিনয় আৰু গীত সকলো ক্ষেত্ৰতে সুন্দৰ হৈছে আৰু লগতে তাৰ যোনসকল অভিনেতা আছে তেওঁলোকৰ কিছুমান তেওঁলোকে নিজৰ কমফৰ্ট জ'নৰ পৰা গৈ এটা নতুন কেৰেক্টাৰ আঁকোৱালী লৈ তেওঁলোকৰ যোনসকল তেওঁলোকে যোনবোৰ কেৰেক্টাৰ সাধাৰণতে কৰি থকা দেখিবলৈ পাওঁ তাত তাৰ ওপৰত গৈ তেওঁলোকে কিছুমান নতুন ধৰণৰ চৰিত্ৰ প্ৰদৰ্শন কৰিছে আৰু খুব সুন্দৰভাৱে সেই চৰিত্ৰবোৰ ফুটাই তুলিবলৈ সক্ষম হৈছে তাকে দেখি আমি অভিভূত হৈছোঁ আৰু লগতে এনেকুৱা ধৰণেৰ আৰু কাম তেওঁলোকৰ পৰা ভৱিষ্যতে দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ